অঁ প্ৰাঞ্জল নেকি অঁ কোৱা পানবজাৰ কিয় কি কিতাপ

অঁ মানে এইবাৰ মানে তোমাৰ টপিক ৰিলেটেড নে কি অঁ ব'লা তুমি সেইখন কিতাপ ল'লা নে তোমাৰ যে লোকভাষাৰ প্ৰকৃতি বিচাৰ উপেন্দ্ৰ শৰ্মাৰ সেইখনতো ল'ব লাগিছিল তুমি তোমাৰ কামত আহিব লীলা গগৈৰ ল'লা

অঁ যাব পাৰি মানে পানবজাৰ গ'লে কি হয় কিতাপতো চাব পাৰি এখন তুমি লিষ্ট বনাই ল'লে বেছি ভাল কি কি কিতাপ ল'বা এখন লিষ্ট তুমি বনাই লোৱা আৰু তাতে তুমি তুমি এনেকৈও এখন লিষ্ট বনাই লোৱা যে তোমাৰ থিয়ৰিৰ কিতাপ কিমান হ'ল আৰু কিমান কোনখিনি হোৱা নাই তাৰপিছত তোমাৰ প্ৰসঙ্গ পুথি কি কি আছে সেইখিনি কোনখিনি ল'লা আৰু কোনখিনি লোৱা নাই তেনেকৈ লিষ্ট এখন বনোৱা তাতে আজিয়ে গৈ মানে গোটেই কিতাপখিনি আনি যোগাৰ কৰি ল'ব পাৰিবা মোৰতো ব কিতাপ কিছুমান আছে মইতো এইকেইদিন বিচাৰি গৈছোয়ে দুখনমান কিতাপ বিচাৰি গ'লো প্ৰিন্ট নাই বুলি ক'লে কেইদিনমান পিছত আহিবা বুলি ক'লে ত' আজি সেইকাৰণে মই মোৰ গ'লে ভালে হ'ব চাগে হয়টো খবৰখিনি ল'ব পাৰিম কিতাপ কেইখন পাম নে নাই যাব লাগিব এই তুমি ওলাই আহা সাত মাইললৈকে ওলাই আহা মই গৈ আছোঁ অঁ অঁ ঠিক আছে